হেল্ল' কি খবৰ ভালে আছে অঁ আপোনাক কথা এটা ক'ম বুলি ভাবিছিলোঁ আমি মানে কামাখ্যা মন্দিৰলৈ যোৱাৰ কথা ভাবি আছিলোঁ বহুত দিন হ'ল যোৱা নাই আপুনিও যাব নেকি আমাৰ লগত অঁ মানে আমি হয় আমি কাইলৈৈ যাম বুলি ভাবিছিলোঁ যিহেতু এতিয়া সাত লাগি আছে এইকেইদিনতো দুৱাৰ বন্ধ মন্দিৰৰ গতিকে কাইলৈ যাওঁ দুৱাৰো খুলিব আমি দৰ্শনো কৰিব পাৰিম ভালকৈ তাত বহুত মানুহ আছে হয়টো বাহিৰৰ পৰা এতিয়া আহিছে অঁ কাইলৈ আমি ৰাতিপুৱাই ওলাই যাম বুলি ভাবিছোঁ চাৰে পাঁচ বজাত আমি নিজৰে গাড়ী ঠিক কৰিছোঁ আপুনি ওলাই ৰেডি হৈ থাকিব আমাৰ লগত আৰু তিনিজন যাব ঘৰৰ সকলো আপুনিও লগত যাব পাৰিব ভাবিলোঁ আপোনাকো খবৰটো দিওঁ অঁ ঠিক আছে বাৰু দেই আপুনি ওলাই থাকিব ৰাতিপুৱা চাৰে পাঁচ বজাত আমি আপোনাক ঘৰৰ পৰাই লৈ যাম ঠিক আছে দিয়ক